অসমৰ সংবাদ মাধ্যমে প্ৰাকৃতিক আৰু দুৰ্যোগৰ সৈতে জড়িত বিষয়সমূহ কেনেদৰে সামৰি লয় সেইখিনি ক্ষেত্ৰত মই এইটো ভাবোঁ যে আমাৰ অসমৰ সংবাদ মাধ্যম বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ কথা আহি পৰে এইকাৰণেই যে আমাৰ অসমত প্ৰিণ্ট মিডিয়া বা বিভিন্ন প্ৰিণ্ট মিডিয়াৰ যোগেদি বিভিন্ন আমাৰ আলোচনী দৈনিক কাকতবিলাক বা বিভিন্ন ধৰণৰ আমাৰ সংবাদসমূহ সংবাদ মাধ্যম সংবাদসমূহ আৰু লগতে আমাৰ ইলেক্ট্ৰনিকচ মেডিয়া বুলি কোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ টিভি বিভিন্ন ধৰণৰ টিভি চেনেলবিলাক বা আমাৰ ছ'চিয়েল মিডিয়া বৰ্তমান আমাৰ বিশেষকৈ ছ'চিয়েল মেডিয়া মিডিয়াৰ যোগেদি আমাৰ অসমৰ সংবাদ সংবাদ মাধ্যমে এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা যায় লগতে আমাৰ সেইখিনি পৰিৱেশ বিভিন্ন ধৰণে পৰিৱেশে সেইখিনিক আমাৰ আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বহু ধৰণে পৰা দেখিবলৈ পোৱা যায় আমাৰ বৰ্তমান সংবাদ মাধ্যমৰ যিটো পৰিৱেশ সেই পৰিৱেশে বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ সেইখিনি মানুহ সজা সজাগতা কৰাত জাগ্ৰত কৰাত সহায় কৰে এইকাৰণেই সংবাদ মাধ্যমে পৰিৱেশ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক পৰিৱেশ সামাজিক পৰিৱেশ ৰাজনৈতিক পৰিৱেশ আদিৰ ক্ষেত্ৰত বিশেষকৈ বহুখিনি প্ৰভাৱ দেখিবলৈ পোৱা যায় যাৰ যোগেদি আমাৰ যি সম পৰিৱেশসমূহ আমাৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক ৰাজনৈতিক সামাজিক এইসমূহ পৰিৱেশৰ ক্ষেত্ৰতেই আমি সংবাদ মাধ্যমৰ এক বলিষ্ঠ ভূমিকা দেখিবলৈ পাওঁ আৰু লগতে সেই পৰিৱেশে আমাক কি কৰে আমাক সাধাৰণতে প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতেও বিষয়সমূহ কেতিয়াবা সামৰি লোৱা দেখিবলৈ পোৱা যায় আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ক'লে বিশেষকৈ আমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে বানপানী গৰাখহনীয়া আমাৰ বা আমাৰ যিখিনি ভূমিস্খলন হোৱা দেখিবলৈ পোৱা যায় সেইখিনিক সংবাদ মাধ্যমে আগতীয়াকৈ মানুহক সজাগতা কৰা দেখিবলৈ পোৱা যায় যেনেকৈ বৰ্তমান বতৰ বিজ্ঞান বতৰ বিজ্ঞানৰ যিটো প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে তাৰ কাৰণে আগতীয়াকৈ আমাক সংবাদ মাধ্যমৰ যোগেদি সজাগতা কৰা দেখিবলৈ পোৱা যায় তেনেকৈ যেতিয়া আমাৰ বানপানী বৰষুণ যেতিয়া যেতিয়া আমাৰ বৰষুণ বা আমাৰ যিখিনি বতৰ বিজ্ঞান কেন্দ্ৰই যেতিয়া আমাক সাধাৰণতে এটা সজাগতা কৰে সেইখিনি আমি আগতীয়াকৈ জানিবলৈ পাওঁ বিভিন্ন প্ৰিণ্ট মিডিয়াৰ যোগেদি বা বিভিন্ন আমাৰ ইলেক্ট্ৰনিক্স মিডিয়াৰ যোগেদি বা বিভিন্ন আমাৰ ছ'চিয়েল মিডিয়াবিলাকৰ যোগেদি সেইখিনি জনাৰ লগতে সাধাৰণতে কি হয় আমি আগতীয়াকৈ সজাগ হওঁ এইকাৰণেই কোন সময়ত মানুহৰ বিপজস্য় আহি যায় সেইখিনি ক'ব নোৱাৰি যিহেতু আজিকালি দেখিবলৈ পোৱা যায় যেনেকৈ আমাৰ গুৱাহাটী মহানগৰতে দেখিবলৈ পাওঁ যে দু এজাক বৰষুণ দিয়াৰ লগে লগে বাট পথ বাট পথ আমাৰ বিচিন্ন হৈ যায় বাট পথ বিচিন্ন হৈ যোৱাৰ লগে লগে মানুহ জনজীৱনত অহা যোৱাকে আদি কৰি গোটেই পৰিৱেশ স্কুল যাবৰ কাৰণে ষ্টুডেণ্টবিলাকক আমাৰ ল'ৰা ছোৱালীবিলাকক অভিভাৱকে নিব নোৱাৰা হৈ যায় বা গাড়ী মটৰ নচলা হৈ যায় সেইখিনি পৰিৱেশ আমাৰ আগতীয়াকৈ কি হয় আমাৰ সংবাদ মাধ্যমবিলাকে যেতিয়া জনাই যায় তেতিয়া মানুহ অভিভাৱকসকলেই হওক আমাৰ ষ্টুডেণ্টসকলেই হওক সাধাৰণতে দেখিবলৈ পায় তেওঁলোকে কি কয় আগতীয়াকৈ সজাগ হোৱা দেখিবলৈ পোৱা যায় বা আগতীয়াকৈ কিবা ব্যৱস্থা গ্ৰহণ কৰি সেইখিনিক নিৰাময় কৰাৰ কাৰণে সংবাদ মাধ্যম সদায় আগত থাকে যেনেকৈ আমাৰ বিভিন্ন যেনে শিশু সিদিনা আমি এটা সংবাদ পঢ়ি পাই পাইছিলোঁ যে আমাৰ নেপালত এজন ব্যক্তিক আমাৰ শিৱসাগৰৰ কোনোবা এটা অঞ্চলৰ পৰা কি কৰিছে তেওঁ সৰুতেই ওলাই গুচি গৈছিল ওলাই যোৱাৰ পিছত আনহাতে বহুত দিন তেওঁলোক নাই ঘৰৰ পৰা ওলাই গুচি গ'ল কিন্তু আমাৰ এটা সময়ত সেই সংবাদ মাধ্যমৰ যোগেদিয়েই তেওঁ যে এটা নেপালৰ ধৰ্ম মন্দিৰত তেওঁ পূজাৰী হিচাপে তাত প্ৰতিষ্ঠিত হৈ আছিলে সেইটো সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰাৰ লগতে সেই পৰিয়ালৰ লগত সংযোগ ঘটাবৰ কাৰণে যিটো পৰিৱেশ আনি দিলে সেই পৰিৱেশ সংবাদ মাধ্যম সলাই সঁচাই শলাগিবলগীয়া যিটোৰ যোগেদি তেওঁলোকে বহুত দিন প্ৰায় ত্ৰিছ পঁয়ত্ৰিছ বছৰ আচলতে বিৰত থকা বা নেজা নেদেখাকৈ থকা এজন ব্যক্তিৰ সৈতে পৰিয়ালৰ তেওঁলোকে যোগাযোগ কৰিবলৈ কাৰণে সংবাদ মাধ্যমে বিশেষ ভূমিকা গ্ৰহণ কৰিলে এইখিনি ক্ষেত্ৰত সেই পৰিয়ালটোৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা সেই সেই ক্ষেত্ৰত পৰিৱেশৰ ক্ষেত্ৰত তেওঁলোকে সংবাদ মাধ্যমক সদায় আমি শলাগ ল'ব লাগিব এইকাৰণে যে আমাৰ আমি বিশ্ববিদ্যালয় হওক বা আমাৰ শিক্ষানুষ্ঠানবিলাকৰ ক্ষেত্ৰতেই হওক এডমিশ্যনৰ ক্ষেত্ৰতেই হওক বা ষ্টুডেণ্টবিলাকৰ সহায়ৰ কাৰণে যেনেকৈ আমাৰ অসমৰ এজন ষ্টুডেণ্ট দেল্হী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাওঁতে তেওঁলোকে তাত ফৰ্ম পাতি দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকে কেনেকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আগতীয়াকৈ তাত কিবিলাক গোটৰ যোগেদি আগতীয়া ব্যৱস্থা কৰা হয় সেইটো আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পোৱা যায় যে আমাৰ এটা ষ্টুডেণ্টক এটা পৰিৱেশ আনি দিয়ে যিটো পৰিৱেশে ষ্টুডেণ্ট এজনে একো নজনাকৈ আমাৰ অসমৰ পৰা দেল্হীত গৈ পঢ়িবলৈও সুবিধা কৰি দিয়া দেখিবলৈ পোৱা যায় এইখিনি ক্ষেত্ৰত আমাৰ প্ৰাকৃতিক দুৰ্যোগেই হওক বা আমাৰ সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন আমাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন পৰিৱেশ যি পৰিৱেশহে সাধাৰণতে আমাক কি কৰে আমাৰ সকলো ক্ষেত্ৰতে সহায় সহযোগীতা আগবঢ়াই তাত আমাৰ সমাজখনৰ লগতে সংবাদ মাধ্যমকো শলাগ লোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰে